হেল্ল' অঁ মই ই লাইভৰ পৰা ক'লোঁ ই লাইভৰ পৰা ক'লোঁ ব বৰ্তমান আপুনিতো ভাৰতীয় এজন নাগৰিক মান মই সুধিব বিচাৰিছোঁ বৰ্তমান আপোনালোকৰ যোৰহাট লোকসভাৰ সমষ্টিৰ বৰ্তমানৰ সাংসদজন যে নিৰ্বাচিত হৈছে নতুনকৈ তেখেতৰ প্ৰতি বৰ্তমান আপোনালোকৰ ধাৰণা কেনেকুৱা বাৰু

আপুনি ওচৰৰ পা তেখেতক লগ পাইছেনে ৰাইজৰ প্ৰতি তেখেতৰ ব্যৱহাৰবিলাক কেনেকুৱা বা

মানে আপোনালোকে বৰ্তমান এতিয়া মানে গৌৰৱ গগৈ যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট সমষ্টিৰ সাংসদ মানে তেখেতৰ ওপৰত আপোনালোকৰ এটা বিশ্বাস আছে আশাবাদী মন আছে হয় নাই ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ